অঁ মই যিটো চুৱেটাৰ অনলাইন যোগেদি কিনি লৈছিলোঁ প্ৰথমতে খুবেই ভাল লাগিছিল কিন্তু কিছুদিন ব্যৱহাৰ কৰাৰ পিছত যেতিয়া মই ধুলোঁ তেতিয়া উবা উঠি আহিছে আৰু গুটি গুটি কিছুমান ওপৰত চুৱেটাৰটোৰ ওপৰত উঠিছে গতিকে এতিয়া মানে ভাল নালাগে আৰু ৰংটো জ্বলা যেন হৈছে ৰ'দত দিয়া গতিকে এতিয়া মই এইটো বিয়া বাৰু খোৱাৰ ক্ষেত্ৰত কিনিছিলোঁ ধুনীয়া দেখি কিন্তু এতিয়া আৰু ঘৰতে ইউজ কৰিব লাগিব